চাৰিআলিৰপৰা মই কাপোৰ খাৰু আনিবলৈ গৈছিলোঁ খাৰু আনিলোঁ দেখোন দাম দৰ দি পেলাই খাৰু আনিলোঁ তোমালোকে দেখোন কৈছিলা বহুত ভাল খাৰু বুলি এতিয়াতো খাৰু এবছৰ নহওঁতেই ভাল ফুঙতি নোহোৱা হ'ল ৰং গৈ অৱস্থা নাইকিয়া হ'ল আৰু আমি আৰু এনেকৈতো কৰি থাকিলে নহ'ব বহি থাকিবতো নোৱাৰোঁ আমিতো কাম কৰিয়ে ফুৰিব লাগিব খাৰ লাগিব চাবোন লাগিব তেনেকৈ আমি কাম কৰোঁতে এবছৰতে খাৰু বেয়া বেয়া হ'ল আৰু তোমাৰ লগতে চাৰি বছৰ ছয়বছৰ দহ বছৰ পোন্ধৰ বছৰ গেৰেণ্টি দিছিলা এতিয়াতো দুবছৰতেই বেয়া হৈ গ'ল